নতুন নতুন ঠাই ভ্ৰমণ কৰিলে মানুহে ন ন কথা শিকিব পাৰে এখন ঠাইৰ সংস্কৃতি কৃষ্টি ভাষা খাদ্যভাস আদি আমি নতুন নতুন ঠাই ভ্ৰমণ কৰি শিকিব পাৰোঁ বিশেষকৈ একো একোখন ঠাইৰ জলবায়ু তথা তেওঁলোক সেই ঠাইৰ মানুহৰ ব্যৱহাৰ বা তেওঁলোকৰ বিভিন্ন ধৰণৰ কাপোৰ ৰীতি নীতি ইত্যাদি আমি যেতিয়া এখন ঠাই ভ্ৰমণ কৰোঁ তেতিয়া আমি শিকিব পাৰোঁ আনহে নালাগে সেই ঠাইখনৰ লোকসকলৰ প্ৰতি আমাৰ মনত এক আন্তৰিকতা গঢ়ি উঠে সেই ঠাইৰ মানুহৰ লগত আমি গঢ়ি তুলিব পাৰোঁ বিভিন্ন ধৰণৰ সম্পৰ্ক নতুন নতুন ঠায়ে মানুহক ন ন জ্ঞানৰ সূচনা কৰে একো একোখন ঠাই ভ্ৰমণ কৰাৰ লগে লগে তেওঁলোকৰ বিভিন্ন ধৰণৰ ভাষা বা তেওঁলোকৰ সংস্কৃতিসমূহ যেনে যদি আপুনি অসমৰ ভিতৰৰ কথাই ক'বলৈ যায় তেতিয়াহ'লে বিশেষকৈ বড়োসকলৰ কৃষ্টি সংস্কৃতি বা য'ত মিচিং লোকসকলৰ বসতি বেছি তাত মিচিং লোকসকলৰ আলি আই লিগাঙৰপৰা আৰম্ভ কৰি বিবাহৰ প্ৰথা ৰীতি নীতি সম্পূৰ্ণৰূপে বেলেগ হয় তদুপৰি তেওঁলোকৰ খাদ্যভাসো আমাতকৈ যথেষ্ট বেলেগ এই গোটেই জ্ঞানসমূহ আমি লভিব পাৰোঁ যেতিয়া আমি এখন ঠাই ভ্ৰমণ কৰোঁ সেই ঠাইখন ভ্ৰমণ কৰাৰ লগে লগে সেই ঠাইৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহ যেনেকৈ আমি শিৱসাগৰ ভ্ৰমণ কৰিলে ৰংঘৰ কাৰেংঘৰৰপৰা আদি কৰি সকলোবোৰ আহোমদিনীয়া কীৰ্তিচিহ্ন দেখিবলৈ পাওঁ ঠিক তেনেদৰে তেজপুৰ ভ্ৰমণ কৰিলে মহাভৈৰৱ মন্দিৰ উষা অনিৰূদ্ধৰ প্ৰেমৰ সাক্ষী বহনকাৰী অগ্নিগড় চিত্ৰলেখা উদ্যানৰপৰা আৰম্ভ কৰি সকলোবোৰে দেখিবলৈ পাওঁ নতুন ঠাই ভ্ৰমণে ন ন জ্ঞানৰ সূচনা কৰে গুৱাহাটীৰ বিভিন্ন ঠাই হওক বা অসমৰ বিভিন্ন ঠাই হওক আমি সেই ভ্ৰমণ কৰিলেহে বিভিন্ন কথা জানিব তথা শিকিব পাৰোঁ